লেপটপৰ দুটা ধনাত্মক দিশ হৈছে প্ৰথমটো লেপটপ আমি যিকোনো ঠাইতে লৈ ফুৰিব পাৰোঁ দ্বিতীয়তে লেপটপৰ দ্বাৰা যিকোনো সময়ত যিকোনো ঠাইত কাম কৰাৰ বাবে অসুবিধাৰ সৃষ্টি নহয়